আটাইতকৈ অস্বৰভাৱিক বা বিৰল চৰাইটো হৈছে মোৰ মতে উট পক্ষী সৰলভাৱে উট পক্ষী আফ্ৰিকাৰ কিছুমান বৃহৎ অঞ্চলৰ স্থানীয় উৰহীন চৰাই প্ৰজাতি ই দুটা প্ৰজাতিৰ উট পক্ষীৰ ভিতৰত অন্যতম সাধাৰণতে উট পক্ষী হৈছে চৰাইৰ আটাইতকৈ ডাঙৰ জীৱিত প্ৰজাতি আৰু আটাইতকৈ ডাঙৰ জীৱিত ডাইনচৰ বুলি জনা যায় যিকোনো জীৱিত চৰাইৰ ভিতৰত আটাইতকৈ ডাঙৰ কণী পাৰে উট পক্ষীয়ে নিউজিলেণ্ডৰ দক্ষিণ দ্বীপৰ বিশালমোৱা ডাঙৰ কণী পাৰে বুলি অব্যাহত কৰা হয় উট পক্ষী গ্ৰহটোৰ আটাইতকৈ বিপদজনক চৰাই দক্ষিণ আফ্ৰিকাত প্ৰতিবছৰে গড়ে দুটাৰপৰা তিনিটাৰ মৃত্যুৰ তথ্য পোৱা যায় সাধাৰণতে উট পক্ষী হৈছে আটাইতকৈ ডাঙৰ গধুৰ জীৱিত চৰাই উট পক্ষীৰ উট পক্ষীৰ প্ৰাপ্তবয়স্ক চৰাইৰ পাখি বেছিভাগেই ক'লা প্ৰাইমেৰী বগা আৰু ঠেং বগা কিন্তু এটা উপপ্ৰজাতিৰ ঠেং বা দেখা পোৱা যায় উট পক্ষীৰ কিছুমান ডিঙিটো ডিঙিটো প্ৰায় পাতল তৰপ থাকে তৰপ থাকে মাইকী চৰাই ডিঙি আৰু উৰৰ ছাল গোলাপী দৰে দেখা যায় মতা চৰাইটোৰ সুদুৰ বা গোলাপী উপপ্ৰজাতিৰ নিৰ্ভৰশীল দেখা যায় সাধাৰণতে উট পক্ষী এক সুকীয়া উপপ্ৰজাতি বুলি গণ্য কৰা হয়